অসমীয়া ভাষাটো আমাৰ বাবে এটা গৌৰৱৰ ভাষা কাৰণ আমি অসমীয়া মানুহ আমাৰ এই অসমীয়া ভাষাটো এটা সময়ত বৃটিছসকলে আহি গোটেই ভাৰতবৰ্ষখন দখল কৰি লৈ অসমখনৰ ভাষা অসমখনৰ অসমীয়া ভাষাটো লুপ্তপ্ৰায় কৰি দিছিলে সেই সময়তে খীষ্টান পাদুৰী চাহাবসকলে আহি অসমীয়া ভাষাটো পুনৰ গৱেষণা কৰি আকৌ অসমীয়া ভাষাটোক জীৱিত কৰি তুলিলে তেতিয়াৰ পৰাই আমাৰ অসমীয়া ভাষাটো ধুনীয়াকৈ অসমত চলি আছে আজিকালি প্ৰায় দেখা যায় এই অসমীয়া ভাষাটোৰ প্ৰতি কিছুমান আমাৰ মানুহে অসমীয়া মিডিয়ামত ল'ৰা ছোৱালী নপঢ়ায় ইংলিছ মিডিয়ামত পঢ়াবলৈ যায় আৰু এটা কথা মন কৰিবলগা হয় যে আজিকালি অসমীয়া ভাষাটোত প্ৰায় ছাত্ৰ ছাত্ৰীয়েই লেটাৰ মাৰ্ক ল'ব নোৱাৰে বেলেগ বেলেগ ছাবজেক্টত লয় কিন্তু অসমীয়া ভাষাটোত ইমান শুৱলা ভাষা এই ভাষাটো সকলো ৰাজ্যৰ মানুহে অসমীয়া ভাষাটোক সলাগে আৰু এই অসমীয়া ভাষাটোকে আমি আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলে যদি বেয়া পায় সেইটো বৰ লজ্জাজনক কথা হ'ব সেয়েহে মই অনুৰোধ কৰিছোঁ সকলো অসমবাসীলৈ আমাৰ অসমীয়া ভাষাটো অসমীয়া বুকুৰ আ আমঠু বুলি অসমীয়া ভাষাটোক ধুনীয়াকৈ পঢ়ি মেলি অসমীয়া ভাষাটোক প্ৰতিষ্ঠা কৰিব কৰি যাব লাগে